অঁ ক এইয়া বিহু বুলি আৰু এনেই ইতি সিটো কাম কৰি আছোঁ ভালে দেই এই তিল পিঠাকে বনাম বুলি ভাবিছোঁ আৰু নাৰিকলৰ বনাম আৰু আৰু ঘিলাপিঠা বনাওঁ নেকি অঁ তই বৰা চাউল এক কেজি বা আধা কেজি ল'বি তাৰপিছত তই কোমল সিজোৱা কাৰণে অলপ তিয়াই থাবি পাঁচ ছয় ঘণ্টামান

অঁ আহিবি ফোন কৰিবি অঁ ঠিক আছে হ'ব দে